স্থানীয় অৰ্থনীতি অসমীয়া ভাষা বহুতো কাৰণত ব্যৱহাৰ কৰা দেখা যায় যেনে বেংকত এজন গ্ৰাহক আৰু এজন কৰ্মকৰ্তাৰ মাজত কথোপকথনত অসমীয়া ভাষাটোৱে সাধাৰণতে ব্যৱহাৰ কৰা দেখা পোৱা যায় আৰু বেংকৰ বিভিন্ন কাৰণত অসমীয়া ভাষাটো ব্যৱহাৰ কৰা দেখা পোৱা যায় যেনে এটা নতুন একাউণ্ট খোলোঁতেও আপোনাৰ সকলো কথা কৰ্মকৰ্তাজনে অসমীয়াতে বুজোৱা দেখা পোৱা যায় আৰু পইচা আদান প্ৰদান কৰোঁতেও বেংকত অসমীয়া ভাষাতেই ব্যৱহাৰ কৰা পোৱা যায় আৰু আৰু বজাৰত এজন গ্ৰাহক আৰু এজন বিক্ৰেতাৰ মাজত বিক্ৰেতাৰ মাজত কথা বতৰাও তাত পাতোঁতেও অসমীয়া ভাষাটোৱেই ব্যৱহাৰ কৰা যোৱা দেখা যায় আৰু আৰু বিক্ৰেতাজনে সাধাৰণতে অসমীয়া ভাষা ব্যৱহাৰ কৰিয়েই কাষ্টমাৰৰ লগত কথা পতা দেখা পোৱা যায় আৰু আৰু নিউজ চেনেলতো সাধাৰণতে আমাৰ ইয়াত অসমীয়া ভাষাত প্ৰচাৰ কৰা দেখা পোৱা যায় আৰু আৰু পোষ্টাৰ মাৰোঁতেও সাধাৰণতে সাধাৰণতে আমাৰ ইয়াত অসমীয়া ভাষাতেই প্ৰচাৰ কৰা দেখা পোৱা যায়